অঁ বাইদেউ অঁ অঁ এই হেৰি নহয় শৰ্মাহঁতৰ বিয়া যাব লাগিছিল নহয় অঁ যাম বুলি ভাবিছোঁ অঁ পানী তুলিব লাগিব অঁ ছাৰ অঁ অঁ মই গা পা ধুই গোঁসাই কাম চামখিনি কৰি আজৰি বিজৰি হৈ যাম বাৰু কাপোৰ কি কি কাপোৰ পিন্ধি যাব অঁ অঁ অঁ অঁ পাটৰ কাপোৰ পিন্ধি যাম নেকি অঁ পাটৰ কাপোৰেই পিন্ধি যাম নেকি অঁ পাটৰ কাপোৰ পিন্ধি যায় ভাল লাগে অঁ ৰিক্সাত যাবনে খোজকাঢ়ি যাব খোজকাঢ়ি যাবনে ৰিক্সাত যাব হ'ব দিয়ক বাৰু অঁ